হেল্ল' কি চাইকেল কোৱাচোন বাৰু অঁ চাইকেল আছে বহুত চাইকেল আছে এতিয়া তাতে মানে কোনবিধ তোমাক লাগে বি এছ এল এ লাগেনে হিৰ' লাগে

বি এছ বি হেৰিখন এছ এফ এখনত হ'ল তোমাৰ সাত হাজাৰ মানে চাই চিতিটো কিবা এটা কম হ'ব আৰু হিৰ'খনত চাৰে পাঁচ হাজাৰ অঁ আটলাছ আছে আটলাছত সেই চাৰে পাঁচ হাজাৰে হ'ব তেতিয়াহ'লে কোনখন তোমাৰ দৰকাৰ চাই নিজেই ল'বা আছে এইবিলাকো কম দাম অঁ সৰু ল'ৰাৰ কাৰণেনে তিনি হেজাৰ আছে আঠাইছ এই ছাব্বিছশ আছে

চাই যাবা ভাল ভাল আছে দামটো মানে ডিছকাউণ্ট সব অঁ হৈ যাব হৈ যাব দামটো হৈ যাব আছেই মই আছোঁৱে চিন্তা কৰিব নালাগে মইতো বস্তু বিক্ৰী কৰিম মই দুপইচা নলওঁ নহয় বেছিকৈ হিচাপৰ বাহিৰে মই নলওঁ অঁ আহিলেই হৈ গ'ল

অঁ আহি যাবা আহি যাবা মই থাকিম অঁ বছ হ'ব